হেল্ল' অঁ কওকচোন অঁ হয় হয় অঁ কওকচোন অঁ কা বিষয়ে মানে আপুনি জানিব বিচাৰিছে নি অঁ আপুনিতো জানেই এতিয়া যিখন চিটিজেনচিপ এমেনমেন্ট সেইখন এতিয়া আপোনাৰ বলৱৎ হৈ গ'ল যোৱা এঘাৰ তাৰিখে অঁ এতিয়া সেইখন হৈ যোৱাৰ কাৰণে এতিয়া ভাৰতৰ বুলিয়ে নহয় অসম অসম মানে ভাৰতৰ বাহিৰৰ যিবিলাক মানে দেশ আফগানিস্থান তাৰপৰা বাংলাদেশ পাকিস্তান সেইবিলাকত মানে যিমানখিনি তাৰমানে আপোনাৰ এই বৌদ্ধ খ্ৰীষ্টান হিন্দু আপোনাৰ তেনেকুৱা যিমানখিনি মানুহ আছে তাৰমানে এই মানুহখিনিয়ে তাৰমানে ইয়াত কোনো ধৰণৰ তাৰমানে চৰ্ত নোহোৱাকৈ তাৰমানে যিখিনি নাগৰিকত্বৰ যিখিনি তাৰমানে চৰ্ত থাকে সেইখিনি একো মানে নকৰাকৈ তেওঁলোকে ইয়াত তেওঁলোকে চিটিজেন হ'ব পাৰিব তাৰমানে আৰু আগতে যিটো বিদেশী ইয়াত মানে থকা যিমানটো এঘাৰ বছৰ নে এঘাৰ বছৰমান আছিলে হেৰিটো চিটিজেনচিপ লোৱাৰ মানে যিটো হেৰি সময় এতিয়া সেইটো ছবছৰলৈ কৰি দিয়া হ'ল আপুনি সেইটো গম পাইছেই চাগৈ এতিয়া সেইটো কাৰণে এতিয়া যিমান যিহেতু বিদেশী মানুহখিনি এতিয়া ইয়াত থিতাপি ল'বহি য যিহেতু আগতেও আগৰপৰাই ইয়াত বিদেশী য যথেষ্ট আছে তাৰকাৰণে এতিয়া জেগাই জেগাই আন্দোলন হৈছে আৰু যোহা যোৱাত কেইবছৰমান আগতো যথে ডাঙৰ কা আন্দোলন হৈছে আৰু কিমান মানে লোকে তাত প্ৰাণ হেৰুৱাইছে সৰু সৰু ল'ৰা অঁ এতিয়া আপুনি এনে কি মানে কি ভাবিছে এইটো বিষয়ত এতিয়া কওকচোন বাৰু মইতো ক'লোঁ আপোনাক যিখিনি হেৰি কৰোঁ জানো মই অঁ আপুনি এতিয়া কোনটো ভাল পাইছে নে এতিয়া বেয়া পাইছে এই আইনখন হেৰি কৰাৰপৰা অঁ এতিয়া যদি এতিয়া আইনখন এইখন আপোনাৰ বলৱৎ হ'ল এতিয়া এখন অস অসমৰ মানুহ আৰু ভাৰতৰ মানুহে যিহেতু এইখন বিচৰা নাই যদি একত্ৰিতভাৱে গোটেই ভাৰতৰ আৰু অসমৰ মানুহ মানে লগ হৈ অসম গোটেই সমগ্ৰ মানে যিমানখিনি জন মানুহে ভাৰতৰ মানুহ আছে প্ৰায় মানুহেই যদি এইখন যদি বিৰোধ কৰে তেতিয়া ক'ৰ্টত এইখন তেতিয়া আঁতৰাই দিব পাৰিব যিহেতু কিছু কিছু ঠাইতহে দেখা গৈছে ইয়াৰ বিৰোধ কৰা অঁ থেংক ইউ ঠিক আছে আপুনি ফোন কৰাৰ বাবে